হেল্ল' আৰএছ ৰেষ্টুৰেণ্ট হয় দুঘণ্টা আগত মই চিকেন বিৰিয়ানী চিকেন লাভা চিকেন চাওমিন চিকেন ৰোল চিকেন মাঞ্চুৰিয়ান চিলি চিকেন আৰু ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিছিলোঁ লগতে ক'ল্ড কফি অৰিয় শ্বেক মেংগ' শ্বেক ফিছকাৰী স্নেক্স এইসমূহ অৰ্ডাৰ কৰিছিলোঁ কিন্তু মই মোৰ অৰ্ডাৰখিনি পোৱা নাই মই বেলেগৰ অৰ্ডাৰ পাইছোঁ আৰু মই পে'মেণ্টটো কৰি দিছিলোঁ মোক এই বহুত মোক এই ভুল অৰ্ডাৰ দিয়াৰ কাৰণে মই মোৰ আগত যিখিনি অৰ্ডাৰ কৰিছিলোঁ সেইখিনি বিচাৰিব লাগ পাব লাগে অথবা মই মোৰ টকা ঘূৰাই পাব লাগে সেয়ে আপোনালোকে মোৰ টকা ঘূৰাই দিয়ক অথবা কিবা কৰি মোৰ যিখিনি অৰ্ডাৰ আছিলে আকৌ পঠিয়াই দিয়ক এই ভুল অৰ্ডাৰখিনি আপোনালোকে লৈ যাব পাৰে অথবা মই বেলেগ কাৰোবাক দি দিম কিন্তু মোক পইচাখিনি ঘূৰাই দিবই লাগিব